বাচন ধোৱাৰ পদ্ধতি বুলি ক'লে আমি বহুতো পদ্ধতি আমি অৱলম্বন কৰিব পাৰোঁ ঠিক আছে মই কিছুমান মানে আমাৰ ঘৰত যিটো আমি সদায় ব্যৱহাৰ কৰি থকা পদ্ধতিবিলাক কৈছোঁ আমি যেতিয়া বাচন খাই হয় নাই খোৱা বোৱাৰ পাছত তেল চেল লাগি থকা বিশেষ বাচনবিলাক আমি মানে পানীত তিয়াই পেলাই মানে কোমলাই থৈ দিওঁ মানে গোটেইখিনি যাতে ধুবলৈ যাতে সহজ হৈ পৰে সোনকালে যাতে দাগবোৰ যায় তাৰপাছত খেৰ খেৰৰ এনেকৈ কিবা মানে গোলা বনাই পেলাই খেৰ দি মাজোঁ সোনকালে গুচি যায় গোটেইখিনিয়ে মানে লাগি থকা সকলো তেল মাকটিবিলাক তাৰপাছত আপোনাৰ যিবিলাক ছাই হয় যিবিলাক আমি ভাত বনাই খৰি পোৰা গৈ যিবিলাক ছাই ওলায় সেই ছাইখিনি দি মাজিলে বাচনবিলাক বহুত চিকচিকিয়া হয় আৰু বহুত চফা হয় তেল চেলবিলাক সকলো সহজে গুচি যায় গতিকে সেইবিলাক আমাৰ ঘৰুৱা মানে পদ্ধতি আছে তাৰ বাহিৰেও বাচনবিলাক যদি আপুনি এই খাই পেলাই তাক যদি শুকানকৈ থৈ দিয়া থালখন মানে কোনো পানী চানী তাত ঢালি নিদি যদি শুকানকৈ থৈ দিয়ে তেতিয়াহ'লে তাত যিবিলাক আঠা হৈ পৰে ন গোটেই খাদ্যবিলাক লাগি আঠা হৈ পৰে আৰু সেইবোৰ সহজে গুচি নাযায় গতিকে তেনেক্ষেত্ৰত আমি কি কৰিব লাগে অলপ টাইম আমি মানে পানী দি পেলাই মানে কোমল কৰি থৈ দিব লাগে তাৰপাছত খেৰ হওক বা ছাই হওক খেৰত ছাই অকণ লগাই পেলাই তাক আমি মানে মাজিব পাৰোঁ তাৰ বাহিৰেও আজিকালি ওলাইছে কিছুমান মানে আজিকালি নহয় বহুত আগৰপৰা ওলাইছে এইবিলাক ভাবক আপোনাৰ ভীম বাৰ চাবোন হওক তেনেকুৱা বহুত ওলাইছে এনেকুৱা ভাল ভাল ভাল চাবোন সেইবিলাক মানে ব্যৱহাৰ কৰিও আপুনি বাচন ধুব পাৰে গতিকে আমি সেনেকৈয়ে ব্যৱহাৰ কৰোঁ ঘৰত